হেল্ল' অঁ দাদা আপুনি ক'ত পালেহি বাৰু আপোনাক দেখা নাই মেছেজটো আহিলে বাৰু আপুনি পালেহি বুলি মই আপোনাক দেখা নাই মানে মই শৰ্মা ষ্ট'ৰ ওচৰত ৰখি আছোঁ